এনেই আছোঁ

ভাত খালি

টাউনৰফালে যাব লগা আছিলে নেকি জানো আজিয়ে যাওঁনে কাইলৈ যাওঁনে এতিয়াই যাওঁগৈ ব'লা আজৰি হৈ পেলাই

বজাৰ চজাৰ কৰিবলৈ আছে নে কি কিবা কি আনিবলৈ আছে বা অঁ মই আকৌ আচাৰ এটা টিফিন এটা এনেকৈ আনিব লাগিছিলে তাকে এতিয়া কি কৰিব পাৰোঁ কিমান সময়ত ওলাব পাৰোঁ হয় বাৰু আমাৰো একেই আজৰি হৈ যোৱালৈ টাইম অকণ লাগিব এঘাৰটামান বাজিবগৈ আৰু যোৱালৈ

ক'ত সোমাম বিশালত অঁ তাতে ভাল হয় চব বস্তু পায় তাৰপৰা কাপোৰ কানি কেইটামানো আনিবপৰা হ'ব অঁ বাচন বৰ্তন অঁ অঁ তাকে সময় অকণ টাইম হেৰিকৈ লৈ পিনি ওলাবি দুয়োজনীয়ে কি কি পাৰোঁ বজাৰটো কৰি আনিম অঁ হয় এই মিনা বজাৰ চালিগৈ নেকি নাই যোৱা নাই যোৱা সময় হ'লে এপাক নহ'লে সেইপিনেও ফুৰি আহিম চাই আহিম অঁ এদায়ে হ'ল নেকি মই গমেই পোৱা নাই বোলো মিনা বজাৰ গ'লগৈ বুলি

ৰুব নোৱাৰিলোঁ এইবাৰ মাটি পানী চানি নাই পানীয়ে নাই অকণো পথাৰত ৰাতি হ'লে বৰষুন দিলেও দিনত নাই পানী নৰয় এইবাৰ পঞ্জাৱ লাাহি খাব লাগিব আৰু

হ'ব তেতিয়া আমাৰো আলহী আহিছে এয়া